হেল্ল' দাদা আপুনি কাইলৈ যে আমি শিৱসাগৰলৈ যাম বুলি কৈছিলোঁ কেই বজাত আহি পাবহি বাৰু আৰু কিমান মান দাম ল'ব শিৱসাগৰলৈ যাওঁতে জনাবচোন কাইলৈ মানে পুৰা আঠটামান বজাত আহি পোৱাকৈ আহিব পাৰিবনে আহিলে মানে মোৰ সুবিধা হয় আঠটা বজাত আহি পালে মই মানে গৈ আকৌ ঘৰলৈটো উভতি আহিব লাগিব গতিকে আপুনি জনাবচোন সোনকালে